হয় আমাৰ অঞ্চলৰ সকলো কেঁচুৱাকে সময়মতে ভেকচিন দিয়া হয় আমাৰ গাঁৱৰে এজনী আশা বাইদেউ আছে সেই আশা বাইদেউয়ে নি ছাব চেণ্টাৰ আমাৰ গাঁৱতে আছে এখন এটা ছাব চেণ্টাৰ সেই ছাব চেণ্টাৰটোতে কেইবাখনো গাঁৱৰ মাতৃসকলে শিশুক আনি তাতে ভেকচিন দিয়েহি বেছি দূৰ নহয় ওচৰতে হয় ইমান এই এইটো কাৰণে ইমান অসুবিধাৰ সৃষ্টি হোৱা নাই আমাৰ গাঁৱতে সৃষ্টি হোৱা নাই কিন্তু আন দূৰৰ পৰা আহি আমাৰ চাব চেণ্টাৰটোত শিশুসকলক ভেকচিন দিব লগা হয় সিহঁতৰ বাবে অলপ অসুবিধা হ'ব পাৰে তেনে আমাৰ গাঁৱত ইমান প্ৰব্লেম হোৱা নাই